এখন উপন্যাস আচলতে বেলেগ অন্য কিতাপতকৈ তাৰ ধনাত্মক দিশ এটা আছে কাৰণ কিয় উপন্যাস এখন লিখোঁতে লেখক এজনে কি কৰে গোটেই দৃশ্যপটটো স্পষ্টকৈ ফুটাই তুলিবৰ কাৰণে তেওঁৰ হাতত যথেষ্ট সময় পায় যথেষ্টখিনি তেওঁ মানে সুবিধা পায় যিখিনি চুটি গল্প বা অন্য কবিতাত সেইখিনি সুবিধা নাপায় উপন্যাসখনৰ পৰিৱেশ বৰ্ণনা তাৰপিছত উপন্যাসখনৰ আপোনাৰ চৰিত্ৰৰ বৰ্ণনা উপন্যাসখনৰ গোটেই ঘটনাৰ খুটি নাতি অতীত বৰ্তমান সকলোবোৰ স্পষ্ট আৰু অতি সাৱলীল সহজভাৱে আচলতে ফুটাই তুলিবৰ কাৰণে যথেষ্টখিনি তেওঁ হাতত সময় পায় আৰু এখন উপন্যাসে আচলতে যেনেদৰে লেখকে নিজৰ মানসিক অনুভৱ যিটো মা মানুহৰ যিটো লেখকৰ যিটো মনৰ অনুভৱ প্ৰকাশ পাঠকৰ আগত দাঙি ধৰিবলৈ বৰ সুন্দৰ এটা পথ আৰু পাঠকেও আচলতে সেই উপন্যাসখনৰ পৰা বহুত মনোৰঞ্জন পাব পাৰে উপন্যাসখন পঢ়ি প্ৰকৃতি বৰ্ণনা চৰিত্ৰৰ মানুহৰ মানসিকতাৰ যিটো স্থিতি সেই তাৰ বিষয়ে এনেদৰে বিভিন্ন কথা আচলতে তেওঁ জানিব পাৰে